মই মানে কেনেকুৱা বস্তু এটা শিকিবলৈ অলপ সময় লাগিবই তাৰপিছত ল'ৰা ছোৱালী ওলাই যোৱাৰ পিছত ঘৰত এনেয়ে থাকোঁ যিহেতু আমি হাওছ ৱাইফ এনেই থাকিলে মনবিলাক বেয়া লাগে আৰু টিভি চাইতো এনেই সময় কটাব নোৱাৰি কিবা এটা দৰকাৰী নিউজ চালোঁ এখন চিৰিয়েল চালোঁ দিনটো চিৰিয়েল চাই থকাটো সম্ভৱ নহয় তেতিয়া সেইকাৰণে মই ভাবি ল'লোঁ যে কাটিঙটোৱে শিকোঁ কাটিং শিকি মই স্কুলত এডমিশ্যন ল'লোঁ লৈ পেলাই মই আচলতে কাটিং শিকি লৈ ব্লাউজ শিকিলোঁ চুৰিদাৰ শিকিলোঁ এনেকৈ আৰু অন্যান্য পেটিকোট এনেকুৱা নাম থাকে নহয় মহিলাসকলে পিন্ধা সাজ পাৰৰ তাৰপিছত শিকাৰ পিছত আচলতে যিটো ব্লাউজ শিকা হয় সেইটো ছয় মাহ কৰ্চটো ছয় মাহ কৰ্চটোলৈ মোৰ ছয় মাহ নহ'ল মই তিনিমাহতে ক্লিয়াৰ কৰোঁ তাৰ মানে কি মোৰ মানে সময়টো অলপ কম হ'ল ইফালে মোৰ কাম থাকে বাচ্ছা অনা নিয়া কৰিব লাগে সেই তিনিমাহতে মোৰ ক্লিয়াৰ কিছু কিছু নহ'ল নহ'লেও মই একন্ত ইচ্ছা কৰি মই ঘৰতে অলপ মানে কাগজ কাটি কাটি মই অলপ বেছি এডভাঞ্চ হ'লোঁ তাৰমানে মই আৰু স্কুল বাদেই দিলোঁ তিনিমাহ শিকি মই সেইখিনি মই ক্লিয়াৰ কৰিলোঁ ছয় মাহৰ কৰ্চটো মই তিনি মাহতে কৰিলোঁ তাৰমানে কি একান্ত ইচ্ছা আছে শিকিবৰ কাৰণে শিকি পেলাই মই এইখিনি চিলাওঁ মাজে মাজে তাৰো ডিজাইন আছে কাপোৰ কটাতো বৰ এখন কাপোৰ কাটি পেলাই কাপোৰ এটা চিলোৱাটো বৰ সহজ কথা নহয় জোখ মাখ সমানে থাকিব লাগিব আৰু জোখ মাখ নহ'লে কাপোৰটো আৰু বেয়া হ'লে মানুহে বেয়া পাব কাপোৰটো ফিৰাই দিব বা নিজৰো কাপোৰ এটা চিলালে চিলাই যদি ভাল নহয় সেইটো আৰু চিলাই নহয় কাপোৰ নহয় চোলা নহয় বেলেগ হৈ যাব সেইকাৰণে যিকোনো কাম কৰোঁতে গুৰুত্ব দিব লাগিব ঘৰ এটা বান্ধোতে যেনেকুৱা সমস্যা চিলাই মাপ কাঠি সেনেকুৱা একেই চিলাইতো মাপ কাঠিটো একেই লাগিব সব বস্তুৰে মাপ আছে গতিকে কাপোৰ এখন বওঁতেও এনেকুৱাই চকুৰে হিচাপ থাকে নহয় এই হিচাপটো মই মিলাই পেলাই নিজে আয়ত্ব কৰি পেলাই সোনকালে মই চিলাই কামটো মই আগবঢ়াই নিছোঁ তো সেইমতে চিলাই আছোঁ